হেল্ল' নমস্কাৰ নমস্কাৰ অঁ আপোনাৰ ঘৰ মাজুলীতে নহয় জানো অঁ মোৰ মানে আপোনাৰ পৰা মানে অলপ মাজুলীৰ বিশেষ মাজুলীৰ বিষয়ে জানিব বিচাৰিছোঁ যাম ৰিছাৰ্চৰ কাৰণে যাম এ

মই গুৱাহাটীৰ পৰা কৈছোঁ গুৱাহাটী

হয় হয় হয় হয়

অঁ অঁ অঁ ঠিক আছে ঠিক আছে সেইটো সেইটো কাৰণে ধন্যবাদ দেই কৃষ্ণ বেয়া নেপাব অঁ